মই এসপ্তাহ মান আগত এটা লেপটপ লৈছিলোঁ লেপটপটো চলাই বৰ এটা ভালপোৱা নাই উইণ্ডজ ইলেভেনটো লগত আহিছে যদিও উইণ্ডজ ইলেভেনটোৱে আজিলৈকে প্ৰায় দহ বাৰ মান আপডেট ল'লে ইমান আপডেট লৈ থাকে অশান্তি লাগি গৈছে মানে তাৰপিছত আকৌ বস্তুখিনি আপুনি যেতিয়া চলাই থাকিব তেতিয়া যদি আপডেট লয় কাম কৰি থকা এপ্লিকেশ্যনবোৰ অট'মেটিক ক্লজ হৈ যায় সেইটো এটা অসুবিধা পাইছোঁ বহুত আৰু কি কাৰণে নাজানো গৰমৰ কাৰণেও হ'ব পাৰে কিন্তু চাৰ্জত লগাই যদি কাম কৰি থাকোঁ তেতিয়া হ'লে লেপট'পৰ কীবোৰ্ডখন বহুত গৰম হৈ যায় সেইটো যদি গৰমৰ কাৰণে হৈছে বাৰু একো নাই কিন্তু যদি সেই ছিষ্টেমটোৱে প্ৰব্লেম হয় তেতিয়াহ'লে এইটো সঁচাকৈ বহুত নিগেটিভ পইণ্ট হ'ব তাৰ কাৰণে